গাঁও অঞ্চলত সাধাৰণতে দুপৰীয়া বা ৰাতিৰ সাঁজৰ বাবে সকলো মানুহে ভাতেই খায় আৰু মই যেতিয়া দুপৰীয়া বা ৰাতিৰ সাঁজৰ বাবে ৰান্ধো তেতিয়া বিশেষকৈ মোৰ দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা আমিষ এটা নিৰামিষ আমিষৰ ক্ষেত্ৰত মাছ আৰু মাংস যেতিয়া মই সৰু মাছ ৰান্ধো তেতিয়া বিশেষকৈ মই সৰু মাছ পাতত দি ভাল পাওঁ পাতত দি পিটিকা কৰোঁ আৰু কেতিয়াবা টেঙা ফটুৱাও গোল নেমু বা কাজি নেমু দি আৰু ডাঙৰ মাছ যেতিয়া ঘৰলৈ শ'ল মাছ বা ৰৌ মাছ বৰালি আদি ডাঙৰ মাছ আনে তেতিয়া মই টেঙা দি ৰান্ধো নল টেঙা বা মধুসুলেং টেঙা ব্য়ৱহাৰ কৰোঁ আৰু শিঙি মাছ বা মাগুৰ মাছ যেতিয়া পাওঁ বা ৰাতিৰ সাঁজৰ বাবে তেতিয়া ভেদাইলতা নৰসিংহ মানিমুনি আদি দি মই জালুকীয়া জালুক দি জালুকৰে ৰান্ধো আৰু কেতিয়াবা যদি পৃথককৈ খাবলৈ মন যায় তেতিয়া নগা ষ্টাইলত বইল মাছ অৰ্থাৎ পিয়াঁজ মানধনিয়া মচুন্দৰী আদি দি ভাতৰ লগতে কুকাৰত এটা টিফিনত দি মই ধুনীয়াকৈ এই নগা ষ্টাইলত বইল মাছ ৰান্ধো আৰু যেতিয়া আলহী আহে বিশেষকৈ তেতিয়া যদি মাছ থাকে ঘৰত তেতিয়া সৰিয়হৰ দি দুপৰীয়াৰ আহাৰৰ বাবে মই সৰিয়হৰ দি মাছ ৰান্ধো আৰু যদিহে মাংস থাকে মাংসৰ ক্ষেত্ৰত ছাগলীৰ মাংস যদি ঘৰত থাকে তেতিয়া ছাগলীৰ মাংসৰ বাবে মই আলুৰ সৈতে ছাগলীৰ মাংস ৰান্ধো নৰ্মেলকৈ ৰান্ধো আৰু কুকুৰাৰ মাংস থাকিলে মই কল পচলাৰ সৈতে ৰান্ধি দুপৰীয়াৰ আহাৰত খাই ভাল পাওঁ বা ৰাতিও খাওঁ কেতিয়াবা আৰু পাৰ মাংসৰ ক্ষেত্ৰত মই কলডিলৰ সৈতে ৰান্ধো কাৰণ ল' প্ৰেচাৰ মানুহে ত' খাই বুলি কয় আৰু সেইবাবে পাৰ মাংস দুপৰীয়া আহাৰৰ বাবে প্ৰায়ে মই খাই ভাল পাওঁ আৰু হাঁহ যদি থাকে হাঁহ কোমোৰাদি ৰান্ধো আৰু কেতিয়াবা বাঁহ গাজ দি ৰান্ধো আৰু যদিহে নিৰামিষ হয় ভাতটো তেতিয়া মই দালি এখন ৰান্ধো তাত মই ধনিয়া বা অন্য়ান্য় ধৰণৰ টেঙা কেতিয়াবা ব্য়ৱহাৰ কৰোঁ ৰাতি হ'লে মই টেঙা নিদিওঁ আৰু এখন ভাজি বনাওঁ লেব্ৰা চব্জি বুলিও কোৱা হয় তাত চব মিক্স কৰি আলু হওক বাকী বাকী যি চব্জি থাকে সকলো মিক্স কৰি বনাওঁ পাপৰ পোৰো লগতে এখন চালাড থাকে আৰু এখন চাটনী বনাওঁ চাটনীখনত বুট নৰসিংহ মানিমুনি আদা নহৰু আদি দি চাটনীখন তৈয়াৰ কৰোঁ আৰু ৰাতিৰ সাঁজৰ বাবে বিশেষকৈ মই শাকজাতীয় বনশাকবোৰ এইবোৰ এৰাই চলো কিয়নো গেষ্ট্ৰিক হয় বুলি কয় ৰাতি এইবোৰ খালে আৰু পৰাপক্ষত মই টেঙাৰ আঞ্জা কমকৈ ৰান্ধো ৰাতিৰ আহাৰৰ বাবে এনেদৰেই দুপৰীয়া আৰু ৰাতি আহাৰৰ বাবে মই নিজৰ ৰন্ধন প্ৰক্ৰিয়া চলাওঁ